হেল্ল' অঁ অঁ অঁ মই এনেই আছোঁ অঁ যাম মানে কিবা চিনেমা তিনেমা চাব যাম এ অঁ সেই দে যাম দে আমি দুইজনেই কাৰণ ভাইমন দা চিনেমা আহিছে বোলে ভাল বিৰাট অঁ তোহাৰ বা কেইজন পৰিয়াল

আমাৰো আমাৰ অ' আমাৰ হাজবেণ্ডে আৰু মই আমাৰ ছোৱালী দুটা গুৱাহাটীত থাকে কিন্তু তাহাক ক'লে আহিব কোনদিনাখন যোৱা ক'বি হা এই গাড়ী এখন ঠিক কৰিলে ভাল হ'ল হয় নেকি অঁ হ'ব যাম যোনদিনা যােৱা সেইদিনা তাৰ দুইদিন আগতে ক'বি গাড়ীখন ফিক্স কৰিলে ভাল হ'ব হয় নেকি অঁ আছে ৰ'হ আমাৰ পল্লৱৰ বন্ধু হৈ আছে সেনেকে আৰু কৰি মানে মই তোমাক ক'ম হোৱাৰ পিছত আমি যাম হয় এনে তাতে আৰু কিবা হোটেল হোটেলত কিবা খাবি নেকি অঁ

অঁ অঁ তাতে আৰু বিশাল বিশালত বজাৰ কৰিম নিকি

অঁ সিটোয়েই অঁ ভাল হ'ব আৰু কিবা ক'লে চাই চিটি আৰু ইয়াতে ইয়াতে কিবা ধাবাত ভাত খাই কেনে আহিম দে নহয় তাতে গেলি হ'ব আৰু টিকেট কটাটো আৰু ছোৱালী এতিয়া আহক দে হেৰে আমি দুইজন ক আৰু ফোনতে কৰিম কৰি আনে গাড়ীখনটো ক'লি আহিবই হয়নে নহয় তাতে ৰবিবাৰলৈ যাবি নেকি অঁ ঠিক আছে ঠিকে আছে অঁ অঁ নহয় মতে চাম দে য'ত ভাল হৈ বহি তাতে খাম কিবা ইষ্টেণ্ডাৰ কিবা চাই ভাল লাগে দেচোন হয় নে নহয় যিহেতু একবাৰেই চাম অঁ চাৰ এই চিনেমাখনতো আৰু ৰিলিজ হৈছে যখন একবাৰেই চাম এতিয়াতো আৰু গুচি যাব নহয় অঁ এই নহ'লেই হ'ব আৰু ঘৰত আলোচনা কৰিবি আলোচনা কৰি ক'বি সেই হিচাপে আমাৰ ঘৰতো ক'ম খালি দুজনে আলোচনা কিবাহঁত আমাৰ ঘৰৰ মানুহবিলাক মান্তি হ'ব আৰু অঁ অঁ অঁ দেখালি সিহঁতো ধৰ কিবা হয় এইবিলাক ধৰ আমাৰ ঘৰত গাঁৱত বা কিবাহঁত আমাৰ কিবাহঁত কি চলি আছে সেইবিলাকেহে ধৰ আজিকালি চিনেমাত দেখুৱায়

দে নহ'লে ওলাবি অঁ অঁ দে আজিৰ কাৰণে ৰাখো নেকি

অঁ